অঁ মই চিলাই কৰোঁ চিলাই কৰোঁ মানে মই আগৰ আমি প্ৰথম কুৰ্চাই শিকিছিলোঁ শিকিছিলোঁ এইবোৰ বাঁহৰশলা বনাই লৈছিলোঁ লৈ সূতা ৰঙা সূতা বা নীলা সূতা গোটাই গোটাই লওঁ ত' সেইবিলাকৰ পৰা শিকিলোঁ শিকি তাৰপৰা দেখিলোঁ মানুহৰ পৰা অলপ থেকা খাই খাই শিকিলোঁ শিকি মাৰ্ফলা বনালোঁ হাত মোজা বনাওঁ চুৱেটাৰ বনাওঁ ডিঙিত মৰা টাই বনাই এইবিলাক বনাই বনাই শিকিলোঁ শিকি চুৱেটাৰ টুৱেটাৰ বনাই বহুত এই কিবা কিবি ইনকমো কৰিলোঁ বাৰু ইনকম কৰি কি সেইখিনি কৰো তাৰপৰা আকৌ এইবোৰ ৰুমাল গাৰুৱা সেইবিলাক চিলাই কৰোঁ সেইখিনি অভিজ্ঞতা মোৰ বহুত আছে বাৰু সেইখিনি কৰি কৰি এতিয়া ক্ৰমান্নয়ে ক্ৰমান্নয়ে কৰি কৰি সেইখিনি এতিয়া লুপ্ত হৈ গ'ল আজিকালি এতিয়াতো ঊলৰ চিলাই কাম সেইবিলাক নাইকিয়াই হ'ল চব বোৱা কটালে আহিলে এতিয়া সেই খাটিৰে আমি এতিয়া তাঁত বওঁ মই তাঁত বওঁ মানে তাঁত সুত বওঁ আৰু ল লোকৰো বওঁ নিজৰো বওঁ বৈ বিক্ৰি বতা কৰো কৰি বওঁ বহুতক বৈ মেলি দিও বহুতক অভিজ্ঞতা শিকিছো বহুতৰ পৰা বহুত ভাগেই শিকিছোঁ এতিয়া নিজৰ কানি কাপোৰ চানি কাপোৰ বওঁ বা লোকৰো বওঁ বৈ নিজে বিক্ৰীও কৰো বিক্ৰী কৰি সেইভাগেই উপাৰ্জন কৰোঁ আৰু চিলাইখিনি তাৰ মাজে মাজে চিলাই কৰো আৰু এই চেণ্টাৰ ক'ৰবাত খুলিলে তাত শিকোগৈ এই কোনোবাই ভালকৈ শিকায় কোনোবাই বেয়াকৈ শিকায় নিজে মনতে ভাবোঁ যে এইটো ভাল হৈছেনে বেয়া হৈছে নাই এইটো নিজে আকৌ কৰি চাওঁচোন কিবা এটা নিজে আকৌ ভাবি গুণি কৰোঁ কৰি পেলাই আকৌ নিজে কৰোঁ সেইটো বাৰু ভাল হয় তেনেকেই বহুত অভিজ্ঞতাও হৈছোঁ হৈছোঁ যদিও তাৰমানে এতিয়া আকৌ তেনেকৈ কৰিবলৈ সুবিধা পাবও লাগিব নহয় সুবিধা অনুসৰি যেনিবা কৰি থাকোঁ আকৌ তাৰ মাজে মাজে তাঁত সুত বওঁ বৈ মেলি আকৌ এইবোৰ অনেকখিনি কৰোঁ তাঁতত ব্যৱসায়টো বেছি হয় চিলাইটো আজিকালি প্ৰায় কম হৈছে অলপ হ'লেও কিছুমানে মোক কয় যে আপুনি বা চিলাই জানে মই জানোঁ বা কিছুমানে শিকাবও পাৰো কিছুমানৰ পৰা আকৌ শিকোঁ কিছুমানৰ লগত থেকাও খাওঁ থেকা খাওঁ মানে কিছুমানে কয় এইবোৰ অলপ শিকাবলৈ অলপ হেৰি দেখুৱাই থাকে সকিতে নিজেই যত্ন কৰো কৰি পেলাই আকৌ নিজে শিকোঁ সেই তেনেকৈ শিকি শিকি হ'লেও বহুত অভিজ্ঞতা হৈছে হ'লেও এতিয়া বেছিকৈ মই যেনিবা লাষ্টত গৈ তাঁত সুততহে ইনকমটো পাইছোঁগে সেই খেতি আমি তেনেকেই ইনকম কৰি কৰিয়ে চলি আছোঁ সেইটো কৰিছোঁ এনেকৈ কেনেকুৱা কি হয় কি মেলে ক'ব নোৱাৰো এতিয়া বয়সটোও বাৰু বেছি হৈ গৈছে বয়স বেছি হোৱাৰ কাৰণে অলপ কৰিবলৈ হেৰি হৈছে তথাপিতো এৰি দিয়া নাই যেনে তেনে কৰি আছোঁ আৰু তাৰ মাজে মাজে চিজনত এতিয়া ধৰক ঠাণ্ডা দিন আহিছে ঠাণ্ডা দিনত যেতিয়া মই চিলাই কৰি মাৰ্ফলা বনাম হাত মোজা বনাম বা টাই বনাম চুৱেটাৰটো কম হয় চুৱেটাৰটো প্ৰায় কেতিয়াবা হাফ চুৱেটাৰ এটা বনাওঁ বা নিজৰে কিবা এটা সেইবিলাকেই বনাওঁ এতিয়া আকৌ এতিয়া ঠাণ্ডা দিনত বা গৰম ঊলৰ কাপোৰ চাদৰ মেখেলা সেইবিলাক বওঁ সেইবিলাক বৈ তেনেকেই আমি চলি মেলি আছোঁ আমাৰ দুখীয়া পৰিয়ালটো তেনেকেইতো চলিব লাগিব সেইখিনি চলা পাছত আৰু এতিয়া কি কৰো কি মেলোঁ সেইটো নিজে ভাবি গুণি থাকোঁ এইখন তাঁত লগাম লগাই আকৌ ভাবোঁ কি লগাওঁ কিহত ইনকম হয় ছিজন লৈ কাম কৰোঁ আমি বোলে এইটো চিজনত চাদৰ মেখেলা চিজন চাদৰ মেখেলা বলো বোলে এইটো চিজনত গামোচা ছিজন গামোচা বওঁ এইটো চিজনত বোলে এইটো এইবোৰ আজিকালি যে ওলাইছে হেৰিবিলাক গেছেং গেছেঙো বওঁ গেছেংবোৰ বৈ মেলি তেনেকেই দিওঁ দি মেলি তেনেকেই চলি আছোঁ এতিয়া আমাৰ ঠাণ্ডা দিন আকৌ বাৰু অন্য কিবা কিবি কৰিব পাৰো নহয় তাঁতৰটো ওপৰতেই নহয় চিলাইটো বেছি কৰি থাকোঁ আৰু ছিজন লৈ তাঁত বওঁ ছিজন লৈ চিলাই কৰো আকৌ ছিজনলৈ অন্য়ও কিবা কিবি কৰো পথাৰত এনেকেই অভিজ্ঞতা কৰি কৰি মই নিজে ল'ৰা ছোৱালীও পোহ যাবলগীয়া হৈছে পঢ়ুৱাব শুনোৱাবলগীয়াও হয় ঘৰো চলাবলগীয়া হয় নিজেও পৰিয়ালটো পুহো আৰু তেনেকেই কৰি মেলি খাই থাকোঁ আৰু আৰু ধৰক এতিয়া ক'ৰবাত এই কার্টিঙৰ হেৰি হৈছে কাৰ্টিঙতো তেনেকৈ যাওঁ কেতিয়াবা বোলে মই আজি কিবা এটা ব্লাউজ এটাকে চিলাইছোঁ বা সৰু মেখেলা দুখন চিলাইছোঁ কিবা এটা কৰি এনেকৈ চিলাই মেলি শিকাই অলপ আগত আমি কাৰ্টিঙত লৈ পেলাই তেনেকৈ ইনকমো কৰিলোঁ বা ট্ৰেইনিং কৰিছিলোঁগৈ ট্ৰেইনিং কৰি তাতে ইনকমো কৰিলোঁ বা আমাৰ কষ্টও হ'ল যথেষ্ট কষ্ট হ'লেও অভিজ্ঞতাটো হেৰি হৈ যোৱা নাই নহয় তেওঁ কৰি কৰি সেইখিনি ফল পাইছোঁ ভাল ফল ফল পোৱা কাৰণেইটো আমি এতিয়া ইমানখন আগবাঢ়িব পাৰিছোঁ এতিয়া বৰ্তমান এতিয়া নিজৰ মূৰত থিয় দি খোৱাৰ গতে হাতখন দুখনে চিলাই কৰা বা হওক বা আৰু তাঁত বোৱা হওক সেইখিনি কৰি মেলি খাই আছোঁ তেনেকেই চলি আছোঁ আৰু তাতো এতিয়া আকৌ যদি কিবা ওলায় তেনেকেও কৰিব পাৰিম বোলে এতিয়া নহয় কোনোবাই যদি কয় বোলে আমুকটো কৰি দিয়ক আৰু সেইটো কৰি দিবও পাৰিম বাৰু আমি তেনেকুৱা নোৱাৰা নহয় কিছুমান তললৈ নানামো নিজে যিমান পাৰো সিমান কৰিমেই আৰো আকৌ এতিয়া গ'ল চিজনা আকৌ ছিজনত অন্য কিবা কিবিও কৰোঁ যি সুবিধা পাওঁ তাকে কৰোঁ কৰি আৰু যেন তেনেই ইনকম কৰিবলৈ চাইছোঁ আৰু আজি বোলে নহয় মোক আমুকটো কওক সেইটো কৰিম বোলে নহয় মোক তাঁতত লাগক তাঁতত লাগিম তেনেকুৱা পথাৰৰ ঘৰ পৰা ধৰিলে আমি ইত্যাদি ইত্যাদিকে সব কৰি থাকোঁ কৰি মেলি ঘৰ তেনেকেই চলাই মেলি পোহপাল দি চলিছোঁ সেইটো জানো কেনেকুৱা কি হয় আমি নাজানো আৰু এতিয়া মই দুটা তিনিটা চুৱেটাৰ গুঠিবলগীয়া অৰ্ডাৰ আছে হাফ চুৱেটাৰ গুঠিবলগীয়া সেইখিনিও গুঠিব লাগিব সেইখিনি গুঠি মই তাত তাৰ মাজত গেছেং বম গেছেঙৰ এতিয়া মোক সেইখিনি বৈ পেলাই ডিঙিত যে মাৰে আজিকালি বৰকৈ নামাৰে তেওঁ দুই একৰ চলে টাই বুলি কয় সেইবিলাক পাৰিম সেইবিলাকৰ পৰা কৰি কৰি আৰু বহলাই কৰি কৰি চলাই আছোঁ কিমান কি পাওঁ কি নেপাওঁ ল'ৰা ছোৱালীকো অলপ শিকাইছোঁ আজি বোলে দুই তিনিজনী ছোৱালী গোট খাইছে সিহঁতকো কওঁ যে আমুকটো কৰোচোন বহি নাথাকিবি তামুকটো কৰ তেনেকেই শিকাই মেলি সিহঁতকো সিহঁতে কেনেকৈ এই আমিবোৰে তেনেকৈ শিকিছিলোঁ আমি প্ৰথমে বাঁহৰ শলা বনাই লৈছিলোঁ লৈ তেনেকৈ শিকিছিলোঁ তহঁতে এতিয়া বাঁহৰ শলা সূতা গোটাই লৈছোঁ লৈ তেনেকৈ জুপি জুপি মানুহক কোনোবাই নিশিকায় মনে মনে জুপি জুপি চাওঁগৈ আৰু ওচৰলৈ গ'লে কিছুমানে কয় এই নাহিবি যা নিশিকাওঁ আমি মনে মনে কিমান টেক্জা চিলাই ফুলৰ আজিকালিহে নাই আগৰ গাওৱা ৰুমাল সেইবিলাকো বহুত আছিলে সেইবিলাকৰ চিলাই কৰিবলৈ ওচৰলৈ গ'লে মানুহে খেদে নাহিবি নাহিবি যা তহঁতৰ এইবোৰ দৰকাৰ নাই আমি আমাকনো কেলৈ নিশিকায় নিজে কিবা এটা কৰি কিবা এটা কৰি তেনেকৈ মনে মানে জুপি জুপি চাই চাই শিকি শিকি বহুত শিক্ষা লৈছোঁ তেনেকৈ এতিয়া আকৌ কিছুমানে আমাক আকৌ কয় সেই তহঁতে আগত নিশিকাইছিলোঁ এতিয়া তহঁতে পাইছ এইবোৰ শিক্ষা আমাক ক কৰি মেলিও আমাক দিয়ে তেতিয়া এতিয়াতো আমি বহুতো কৰিব পৰা হ'লোঁ তেনেকৈ কৰি মেলিয়ে চলি যাওঁ আকৌ এতিয়াতো বহুত অভিজ্ঞতা হ'ল আৰু ধৰক এতিয়া বা অনেকক অনেক কৰি দিওঁ নিজেও কৰি লওঁ কাৰ কিমান কি হয় নহয় সেইখিনি কৰি মেলিয়ে চলি আছোঁ আৰু বোলে পথাৰ ঘৰো কৰিবলগীয়া হয় কেতিয়াবা বোলে নহয় পথাৰ ঘৰ কৰ আমি পথাৰ ঘৰলৈ এলাহ নকৰোঁ পথাৰ ঘৰো কৰোগৈ পথাৰ ঘৰ বোলে এইয়া আজি ধান ৰোৱা মাটি ৰোৱা এতিয়াতো যিকোনো কাম কৰিবলৈ সেইখিনি এলাহ নকৰোঁ নহয় আমি সব কৰি যাওঁ এতিয়া চিজন লৈ লৈ আমি সব কৰি থাকিব লাগিব আজিকালি ক'ৰবালৈ গ'লোঁ কোনোবাই যদি কয় আমুকলৈ আহিছোঁ আমুকটোকে শিকাই দেচোন বাৰু কাৰোবাক শিকাবও পাৰো কাৰোবাৰ পৰা শিকিবও পাৰো কিছুমানে শিকায় কিছুমানে নিশিকায় কিছুমানে গালি গঞ্জাও খাব লাগে খাই মেলি তেনেকেই আমি এতিয়া আছোঁ আৰু যেন তেনে আৰু কিবা কৰিবলগীয়া থাকিলে কৰিবও পাৰো আমি লাজ নকওঁ লাজ কৰি লাভ নাই নহয় সেই খাটিৰত যিমান পাৰো সিমান আমি কৰিম আৰু কৰিবলৈ আগবাঢ়িছোঁ কৰোঁ ভৱিষ্যতলৈ আকৌ কৰিম বুলিও ভাবি আছোঁ যিমান পাৰো যি হয় তাকে চাই লওঁ সুবিধা অসুবিধাখিনি যদি হয় অন্যত ক'ৰবাত কিবা সুবিধা পালেও কৰিবলৈও আগবাঢ়িব পাৰোঁ বোলে নহয় এইটো কৰিলে বেয়া হ'ব বা এইটো কৰিলে ভাল হ'ব কিছুমানে কয় নহয় আমি নহয় সেইটো নকৰো এইটো কৰো তেনেকেই আগবাঢ়ি যাওঁ আগৰ আগবাঢ়ি বাঢ়ি কৰোঁগৈ আৰু এইটো কৰি কৰি এতিয়া ক'ৰবাত যদি কিবা এটা কৰিবলগীয়া হয় আমি সেইটো এলাহ নকৰো কৰো এতিয়া মানুহে বোলে মোক আমুকটো কৰি দিয়া মই আমি কৰিব পাৰোঁ সেইটো এলাহ নকৰো নহয় কৰিব পাৰিম তাৰ মাজত এতিয়া কিবা কৰিবলগীয়া হ'লেও আমি কৰিমগৈ আৰু